হয় কওকচোন হয় কওক শুনিছোঁ

অঁ আপুনি কেতিয়া আহিম বুলি ভাবিছে হয়নে হয় অঁ আমাৰ যিহেতু ৰাস আহি আছে আৰু পালনাম আহি আছে আপুনি সেইটো সময়তে আহিব পাৰিব আৰু যদি আহোঁ বুলি ভাবিছে আপুনি তিনিদিন নাইবা চাৰিদিন সময়লৈ আহক অঁ কাৰণ আমাৰ মাজুলীখনটো আপুনি তিনিদিনত ফুৰি শেষ কৰিব পাৰিব যিহেতু ইয়াত সত্ৰৰপৰা আদি কৰি বহুত কিবাকিবি আছে চাবলৈ লগতে আপুনি আমাৰ ইয়াত দুদিনীয়াকৈ ৰাসটো পৰে যদিও আমাৰ যিখিনি হেৰি আছে হ'ল আছে তাত মানে চাৰিদিনীয়াকৈ ৰাসটো পতা হয় গতিকে আপুনি ৰাসৰ একেবাৰে শেষৰ ৰাসৰ আগদিনাখনি আহি আহিব শেষৰ দিনাখনি ৰাসো চাব পাৰিব আৰু বাকী তিনদিন আপুনি মাজুলী ভ্ৰমণ কৰিব পাৰিব হয় অঁ ৰাসৰ উপৰিও আপুনি হয় হয় সত্ৰলৈ যাব পাৰিব কাৰণ আমাৰ ইয়াত বহুত সত্ৰ আছে ন বহুত কেইখন সত্ৰ আছে দক্ষিণ পাত সত্ৰ আছে চামগুৰি সত্ৰ আছে আউনী আটী আছে উত্তৰ কমলাবাৰী তাৰপৰা কমলাবাৰী সত্ৰ আকৌ গৰমূৰ সত্ৰ আছে অমি সৰু সত্ৰ আছে এই চবতে যাব পাৰিব আপুনি চাগে জানেই আমাৰ মাজুলীখন মুখাশিল্পৰ কাৰণে বিখ্যাত চামগুৰি সত্ৰত তাত আপুনি মুখা চাব পাৰিব অঁ তালৈ বহুতো দূৰ দূৰণিৰপৰা পৰ্যটক আহিয়ে থাকে গতিকে আপুনি তাত চাই ভাল পাব আৰু সত্ৰাধিকাৰসকলকো লগ পালে নিজৰো মনটো ভাল লাগিব সত্ৰত নৃত্য গীত উৎসৱ এইবোৰ হৈয়ে থাকে সেইখিনিও চাব পাৰিব লগতে পালনামো আহি আছে আউনী আটী সত্ৰত পালনাম পাতে সেইখিনিও চাব পাৰিব আপুনি কিহেৰে আহিম বুলি

নহয় নহয় নহয় নহয় নহয় অসুবিধা নহয় ভালেই হ'ব আপুনি ফেৰীতে আহিম বুলি ভা অঁ হয় আমাৰ ইয়াত থাকিবলৈ ঠাই আছে লজ আছে কটেজ আছে সেইবোৰতে মই আপোনাক থকাৰ ব্যৱস্থা কৰি দিম আৰু সত্ৰতটো গেষ্ট হাউছ আছে তাতো আপুনি থাকিব পাৰিব লগতে আপুনি ফেৰীৰে আহিম বুলি ভাবিছেনে নে বগীবিল হৈ আহিম বুলি ভাবিছে হয় অঁ যদি বগী অঁ বগীবিল হৈ আহিলে হয় হয় আপুনি বগীবিল হৈ আহিলে মোক গৰমতে লগ পাব এইটো নাম্বাৰতে ফোন কৰিব পাৰিব আৰু গৰমত লগ হৈ মই তাতে চব বুকিঙেই কৰি থ'ম আপুনি থাকিব পাৰিব বাকী ফিজখিনি দিলেই হ'ব হয় হয় সত্ৰতো আপুনি থাকিব পাৰিব হয় হয় অঁ আপুনি বহাত কিছুমান বহাত কিছুমান বহাত কিছুমান বহাত মানে এনেকৈ আপুনি হেৰি কৰিব পাৰিব মানে ক'লে ক'লে বনাই দিব কিন্তু কিছুমান কিছুমানত নিদিবও পাৰে গতিকে আপুনি খোৱাটো নিজেই ব্যৱস্থা কৰি ল'ব লাগিব সেইটো আমাৰ লগত যোগাযোগ কৰিব আমি সুবিধা কৰি দিম যিহেতু আপোনালোক দূৰৰপৰা আহিব আপোনালোকে মাজুলীটো ইমান চাগে নাজানে একো কথা সেইবাবে হয় ময়ে যোগাযোগ কৰি দিম বুলি ভাবিছোঁ তেতিয়া আপুনি ইমান চিন্তা কৰিব নালাগে নিৰাপদ জেগা

দেখুৱাম অঁ আৰু ইয়াৰোপৰিও কিবাকিবি চাবলগীয়া আছে কাৰণ আমাৰ ইয়াত ডেকা চাং আছে নৈ কাষত জানেই ন গোটেই মাজুলীখনতো চাৰি কাষে নৈয়েই লুইটখন চাব পাৰিব লুইটৰ কাষত ধুনীয়া ধুনীয়া কটেজ আছে সেইখিনিলৈ গ'লেও আপোনালোকে চাব পাৰিব ভালেই পাব শান্তিপ্ৰিয় ঠাই যিহেতু হয় অঁ ঠিক আছে অঁ ঠিক আছে আপুনি ডেটটো আৰু বাকী মোৰ লগত যোগাযোগ কৰিব অঁ ঠিক আছে হ'ব